প্ৰথম ধান খেতিৰ কথাই কওঁ আমি খেতি কৰোঁ খেতি কৰোঁ যদিও আমাৰ খাবলৈ ববলৈ আকৌ লাগে নহয় সেইটো কাৰণে আমাৰ বেচা কিনাও হয় ধান বহুত আমাৰ উৎপাদন হয় খেতিটো কাৰণে খেতি নকৰিলে আকৌ আমি খাবলৈ কেনেকৈ পাওঁ সেইটো কাৰণে আমি কৰিবলগীয়া হয় আৰু খেতি আমি চব ৰঞ্জিত কুশল বৰা চকোৱা তেনেকুৱাধৰণৰ বহুতকেইটা খেতি কৰিব পাৰোঁ মালতি চালতি এনেকৈ ধৰি নুমলী মালতি বৰা চকোৱা আৰু কুশল ৰঞ্জিত বৰধানৰ খেতিটো এৰিলে আগৰ ৰকম নাই আৰু আজিকালি নকৰে বহুত কমলৈ গ'লগৈ আৰু এইবোৰ আজিকালি আকৌ এইবোৰ আগতীয়াবোৰ ওলালে নহয় কিবা প্ৰায়যুম মাচুই তেনেকুৱাবিলাক সেনেকুৱাবোৰ কৰে সকলো খেতিটো কৰিয়ে থাকে বাৰু এতিয়া নকৰিলে আকৌ নহ'বই নহয় এতিয়া আকৌ চাহপাতো আমাৰ চাহপাতো আছে চাহপাতো উৎপাদন আছে বাৰু এতিয়া চাহপাতৰ কে জি বোলে বিছ টকা বিছ টকা হ'লে আমিতো পোন্ধৰ টকা পাওঁগৈ আকৌ লেবাৰে চেবাৰে দি কৰি আমাৰ তলত এহেজাৰমান ৰয় আৰু দৰব পাতি দিয়া সেনেকৈ থাকে আৰু বহুতক দিবগৈ লাগে নহয় আকৌ লেবাৰক দিবগৈ লাগে আকৌ দৰৱ জাতি এনেকৈ সাৰ চাৰ প্ৰয়োজন কৰিব লাগে নহয় সেইটো কাৰণে বহুতেই খৰচ বাৰু তেও আধাটো ৰয় হাঁহ হাঁহ কুকুৰাও পুহিব পাৰি আৰু হাঁহ পাতি হাঁহ ৰাজ হাঁহ চিনা হাঁহ এনেকৈ ধৰি আৰু মুৰ্গী আমিতো সেইখিনি সকলোখিনি পুহিয়েই থাকোঁ ঘৰত ৰাজ হাঁহৰ কাৰণে পানী ঘাঁহ বন বেছি লাগে আৰু পাতি হাঁহৰ কাৰণে বাৰু পুখুৰী বহল আহল লাগে দেই পাতি হাঁহ পুহিব পাৰে পুহিলে আকৌ বন্ধনত থ'লে সিহঁতে মৰিবলৈ বিচাৰে বান্ধিলে মৰিবই আৰু সেইটো জানিবই সিহঁতক পানী বেছি লাগে ৰাজ হাঁহটো ইমান নালাগে খালি ঘাঁহ বন বেছি লাগে এই সিহঁতক মুৰ্গী বাৰু ধান কেইটামান চাউল কেইটামান চটিয়াই দিলেও হৈ যায় চিনা হাঁহটো ইমান হেৰি নহয় আৰু ইহঁতে আৰু খায় আৰু যায় আৰু খায় আৰু যায় আৰু পানী হ'লেও খায় বাম হওতেও চৰি ফুৰে সিহঁতৰ ইমান হেৰি নাই আমনি নাই ইহঁতে কুকুৰা আৰু চাউল ধান এনেকৈয়ে খাই আকৌ বাচিয়ে যায় সিহঁতে বামতে থাকে বাৰু সিমান হেৰি নাই পাৰ চাউল কেইটামান দি দিলেই হৈ যায় পাৰ সিমান আমনি নাই নহয় আজিলৈ সামৰিছোঁ দেই